শোণিতপুৰ জিলাৰ মানুহে দৈনন্দিন সন্মুখীন হোৱা দৈনন্দিন কিছুমান সাধাৰণ প্ৰত্যাহ্বানবোৰ হ'ল যে আমাৰ ৰাস্তা ঘাট ভাল নহয় বা কেতিয়াবা ৰাতি শুই থাকোতে বিজুলী গুচি যায় ৰাতি শুবলৈ বহুত অসুবিধা হয় আৰু পানীৰ ব্যৱস্থাটো ভাল নহয় মানুহৰ ঘৰত বহুতৰ ঘৰত মটৰ নাই পানী নাই সেয়া কিছুমান সাধাৰণ সমস্যা যিবোৰে যিবোৰ মানুহে দৈনন্দিন জীৱনত সমস্যাবোৰৰ

আৰু এইবোৰ সমস্যাবোৰ আমাৰ যিসকল নেতাসকল আছে তেওঁলোকে মানুহক সহায় কৰি সমস্যাবোৰ দূৰ কৰিব পাৰে নেতাসকলে নিজৰ নিজৰ ঠাইত এই যিখিনি সমস্যা আছে সেই সমস্যাবোৰৰ সমাধান কৰি জনকল্যাণৰ ওপৰত প্ৰভাৱ পেলাব পাৰে